যিহেতুকে আজিকালি আমাৰ মাটিবিলাকৰ উৰ্বৰা শক্তি তেনেই কমি আহিছে সেয়েহে পচন সাৰ ব্যৱহাৰ কৰিবলগীয়া হৈছে পচন সাৰ ব্যৱহাৰ কৰাৰ ফলত আমাৰ যিবিলাক গছ গছনি আছে তাৰপৰা যিখিনি উৎপাদিত বস্তু সেইখিনি উৎপাদন বাঢ়ি গৈছে সেইবাবে মই ঘৰতে প্ৰস্তুত কৰা পচন সাৰ ব্যৱহাৰ কৰোঁ যেনেদৰে খাবলৈ অনা পাচলিবিলাকৰ বাকলিসমূহ গোটাই লৈ কেতিয়াবা তিয়াই ৰাখোঁ তাৰপৰা তাৰ কেইবাদিনো গেলোৱাই ৰখাৰ পিছত তাৰ যিখিনি পানী সেইখিনি আমি গছৰ গুড়িত পেলাওঁ তাৰপৰাও গছৰ যি ফল ফুল সেইবিলাক বেছিকৈ হয় আৰু বাকলি গছৰ পাচলিবিলাকৰ বাকলিসমূহ কেতিয়াবা পুতি ৰাখোঁ দুদিনমান পুতি ৰখাৰ পিছত সেইখিনি ওলিয়াই আকৌ গছৰ গুড়িত দিওঁ তাৰপৰাও উৎপাদন বাঢ়ে আৰু তাৰ লগতে ঘৰতে মোৰ গৰু আছে গৰুৰ পৰা যিখিনি গোবৰ সেই গোবৰখিনি কেতিয়াবা কেঁচা গোবৰো দিওঁ আৰু কেতিয়াবা শুকাই ৰখা গোবৰসমূহো গছৰ গুড়িত দিওঁ যাৰ ফলত ঘৰত থকা মোৰ বেঙেনা জলকীয়া নেমু টেঙা পাণ তামোল এই সকলোবিলাক উৎপাদন বৃদ্ধি পাইছে তেনেদৰে উৎপাদিত সামগ্ৰীবিলাক বৃদ্ধি হোৱাৰ পিছত মোৰ উপাৰ্জনো দুই এটকা আগতকৈ বেছি হৈছে